নৱজাতক শিশুসকলে এক স্বাস্থ্যসন্মত পৰিবেশ পোৱা আৰু অস্বাস্থ্যকৰ অৱস্থাৰ বাবে অসুস্থ নোহোৱাটো নিশ্চিত কৰিবলৈ মই লোৱা ব্যৱস্থাসমূহ হ'ল আমাৰ নিজৰ বাসস্থান পৰিষ্কাৰ পৰিচ্ছন্ন কৰি চেনিটাইজাৰ কৰি ৰাখিছিলোঁ ঘৰত দূষিত বায়ু যাতে চলাচল কৰিব নোৱাৰে তাৰ বাবে আমি উন্নত ব্যৱস্থা লৈছিলোঁ আৰু উশাহ নিশাহৰ ক্ষেত্ৰত নিজৰ কোঠা চৌপাশ ধোঁৱামুক্ত কৰি ৰাখিছিলোঁ লগতে প্ৰতিৰোধযোগ্য় ৰোগৰ পৰা ৰক্ষা পাবলৈ চিকিৎসকৰ পৰামৰ্শ লৈছিলোঁ আৰু টীকাকৰণ সময়সূচীত দিছিলোঁ লগতে শিশু চিকিৎসকৰ লগত নিয়মীয়াকৈ পৰীক্ষা সময় নিৰ্ধাৰণ কৰি ৰাখিছিলোঁ যাতে শিশুটো কোনো ক্ষেত্ৰতে অসুবিধাৰ সৃষ্টি নহয় আৰু বীজাণুৰ পৰা বচাই ৰাখিবলৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ সংক্ৰমক ৰোগৰ পৰা বচাই ৰাখিবলৈ নৱজাতকটোক আমি সকলোবোৰ সুবিধা প্ৰদান কৰিছিলোঁ আৰু ভালধৰণে চাফ চিকুণকৈ হাত ধুই পৰিষ্কাৰ হৈ থাকিছিলোঁ আৰু সময়মতে খাদ্য ব্যৱস্থাৰো সুবিধা কৰি দিছিলোঁ